মই বেচি দিন বেচি দিনৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ গ'লে গছবোৰ আমাৰ ঘৰৰ মালিকে আপডাল কৰে আৰু ল'ৰা ছোৱালী আছে তেওঁ বিলাকেও আপডাল কৰে অঁ আৰু গছৰ আমাৰ আছে ত্ৰিছ ডালমান ছেগুনৰ গছ আছে আমি সেইবিলাক প্ৰতি বছৰে আমি ডাল পাত বিলাক কাটি থাকো তল বিলাক চাফা কৰি থাকো

ডাঙৰ হৈ উঠে আৰু

তাৰপৰা আমি এই যথেষ্ট অসুবিধা পাওঁ আমাক ছাঁয়া লাগে সেই কাৰণে মই যদি ঘৰৰ পৰা বহুত দিন বহুত দিনৰ কাৰণে বাহিৰত যাওঁ তেনেহ'লে আমাৰ ঘৰৰ ল'ৰা ছোৱালী আছে তেওঁবিলাকে আপডাল কৰে মালিক আছে মালিকে এখন ফাৰ্ম খুলিছে গছৰ সেইবিলাক আমি মানুহ লগাই তাত যতন লওঁ আমি অকল গছৰ বুলি নহয় অন্য আমি ফুলনিৰ কাৰণেও আমি কিছুমান মানে হেৰি কৰোঁ যেনে আমি শেৱালি শেৱালি ফুলৰ গছটো শেৱালি ফুলৰ গছটো খাবৰ কাৰণেও ভাল আৰু ছাঁয়াৰ কাৰণেও ভাল গতিকে সেইবিলাক আমি নিজে আমি তাৰমানে ঘৰৰ চৌহদত আমি মানে সেইবিলাক ৰুই দিওঁ আৰু সেইবিলাক আমি মানুহ লগাই লগাই চাফা কৰি থাকো

সকলো বস্তুৰে আমি যতন ল'লেহে আমি কিবা এটা ফল পাম যদি আমি গছবোৰ ৰুই উঠি যদি আমি যতন নলওঁ তেনেহ'লে আকৌ সেই গছটো জানো ডাঙৰ হ'ব বা আমি ফল নাপাওঁ গতিকে আমি আৰু সকলোৱে গছৰ পুলি ৰুৱ লাগে তাৰ যতন ল'ব লাগে আজি কালি সকলোৱে জানে গতিকে আমি বিশেষকৈ মই মই আৰু আমাৰ ঘৰৰ পৰিয়ালে এই গছৰ পুলি আমি ৰুৱেই বছৰে বছৰে ৰুই থাকো আমাৰ গছৰ এখন ফাৰ্ম আছে তাত আমি বিভিন্ন গছৰ পুলি ৰুওঁ আৰু এইবিলাক আমি চাফা টাফা কৰি ৰাখো মানুহ লগাই গতিকে আৰু আৰু সকলোকে কৈছোঁ সকলোৱেই যাতে এইবিলাক কৰিলে আমাৰ দেশখনৰ কাৰণেও ভাল